অঁ হেল্ল' কোনে কৈছে নো অঁ হয় হয় লাগিছে

কওকচোন অঁ অঁ সেই মানে অলপ প্ৰব্লেম হৈছে মানে হেৰি মেচিনটো

অঁ হয় অঁ হয় এতিয়া ঠিক মানে কৰি আছে পাব পাছবেলা মানে

অঁ হ'ব হ'ব অঁ অঁ অঁ অঁ অঁ এতিয়া তাকে ঠিক কৰিবলৈ গৈছে পাছবেলা মানলৈ পাব লাগে অঁ হ'ব হ'ব অঁ

হ'ব বাৰু হেৰি পাছবেলা মানে পাই যাব অঁ হ'ব পাছবেলা মানে পাই যাব